গ্ৰাহকসকলে কেনেকে সুৰক্ষা কৰিব আমি বস্তু সৰহকৈ বিক্ৰী কৰি তেনেকৈ সেইজনে সহায় কৰিব ইটো পাছত ইটো তেনেকৈ বিকি আমি ধৰ তেনেকৈ ইজনক ইজনক বিকি সহায় কৰিব তেনেকৈ কৰি কৰি বস্তু পুহি কৰি বিকি তেনেকৈ আপডাল কৰি কৰি তেনেকৈ সহায় হ'ব ইজনক ইজনে সহায় কৰিব তাৰপৰা গ্ৰাহকক বিক্ৰী কৰি যিমান সৰহকৈ পাওঁ সিমান বিকি ইটোৰ পাছত ইটো বিকি বিকি তেনেকৈয়ে সহায় কৰি যাব ইজনক ইজনক তাৰপৰা তেনেকৈ পুহি কৰি তেনেকৈ বস্তু আপডাল কৰি কৰি তেনেকৈয়ে বিকিয়ে থাকিব লাগিব ইজনক ইজনক সহায় কৰি থাকিব লাগিব আৰু এনেকৈয়ে কিমান হয় তেনেকৈয়ে গৈ থাকিব লাগিব আঁচনিৰ হেৰি ইয়াত কিহৰ কাৰণে একো উপায় দিয়া নাই ইয়াত একো সহায়ো দিয়া নাই কেনেকৈ আঁচনি সহায় আমি পাম এইটো কাৰণে আমি এইটো কৰা হৈছে তাৰপিছত এনেকৈয়ে আমি যিমান হেৰি উন্নতি কৰিব পাৰোঁ সিমান ভাল হ'ব আমাৰ তাৰমানে এতিয়া যিমান কৰিব পাৰোঁ সিমান ভাল আমাৰ বস্তু পুহি কৰি ধৰ এনেকৈ বস্তু পুহি কৰি বিক্ৰী কৰি থাকিলে আমাৰ পইচা পাতি উৎপাদন হ'ব ইজনক ইজনে সহায় কৰি কৰি তেনেকৈ তেনেকৈ আপডাল হ'ব আমাৰ তেনেকৈয়ে আমাক ইজনৰ পৰা ইজনে ইজনৰ পৰা ইজনলৈ সহায় কৰিব পাৰিম চৰকাৰে আমাক কি দিছেনো এতিয়ালৈকে একো দিয়া নাই চৰকাৰে সেইটো আমি জানিব পাৰিম নেকি কিহৰ কাৰণে দিয়া নাই কিহৰ কাৰণে হেৰি কৰিছে আমিতো এনেই আমি যিমান কষ্ট কৰি আমি বস্তু পুহি কৰি আমি আপডাল কৰি বিকি কিনিয়ে আমি চলি থাকোঁ চৰকাৰ ফালৰ পৰাটো একো সহায় পোৱাই নাই আমি ধৰ তেনেকৈ কৰি কৰি আমি ধৰ ইটো কাগজ পেলালেও আমাক একো নিদিয়ে আমি সেইকাৰণে একোৱেই নকওঁ আমি চৰকাৰক এনেকৈ উন্নতি কৰিও লাভ নাই চৰকাৰে বস্তু দিলেহে আমি তেতিয়াহে ইটোৰ পাছত ইটো কিবা এটা দিব চৰকাৰক হেৰি কৰিব পাৰিম আমি তেনেকৈ আমি ধৰ বস্তু পুহি পুহিয়ে আমি হেৰি কৰিছোঁ ধৰ কুকুৰা হাঁহ ছাগলী গৰু তেনেকৈ পুহি পুহি তেনেকৈ পুহিয়ে আমি বিকি কিনি চলি থাকোঁ গোটেই ঘৰখন তেনেকৈ ইটোৰ পাছত ইজনে ইজনক ইজনে ইজনক তেনেকৈ সহায় কৰি থাকোঁ তেনেকৈ আমি চলিয়ে থাকোঁ তাৰপৰা ধান খেতি কৰোঁ ইটো কৰোঁ ইটো কৰোঁ আমি ধৰ ইঘৰলৈ যাওঁ হাজিৰা কৰোঁ সিঘৰলে যাওঁ হাজিৰা কৰোঁ তেনেকৈ আমি কাম কৰি কৰিয়ে তেনেকৈ আমাৰ বহুত চলি থাকোঁ আমি তেনেকৈয়ে চব ক্ষেত্ৰত তেনেকৈয়ে ইজনক ইজনে সহায় কৰে ইজনক সিজনে সহায় কৰে আমি তেনেকৈয়ে বস্তু বিক্ৰী কৰি চবেই সমানে চলি থাকোঁ আমাৰতো ৰাইজে হেৰি চৰকাৰে একোৱে সহায় দিয়া নাই ৰাস্তা পদূলিও বেয়া হৈ আছে ৰাস্তা পদূলিটো ভাল কৰিব লাগে ধৰ চৰকাৰে ৰাস্তা পদূলিও ভাল কৰা নাই গোটেই পাথৰ চাথৰ এৰি গোটেই গাঁত গোট হৈ বোকা হৈ গৈছে ৰাস্তা আগতেতো যিটো ৰাস্তা হৈ আছিলে একেবাৰে যাবও নোৱাৰোঁ গৰু গাড়ী একদম মাদলি পাই যায় তেনেকৈ আমি খেতি কৰা মানুহ আৰু গৰু গাড়ী চলোৱা মানুহ এতিয়া গৰু এতিয়া যেনিবা নাই ট্ৰেক্টাৰ দিছে যদিও টেক্টাৰ এইটো নিজে কিনি ধৰ আমি খেতি কৰোঁ ধৰ টেক্টাৰ কিনি কৰি এতিয়া চৰকাৰ ফালৰ পৰাটো সহায় নায়েই দিয়া আমাক সেইটো তেনেকৈয়ে আমি খেতি কৰি কৰি তেনেকৈয়ে খাই থাকোঁ ধৰ ইজনে ধৰ ইজনক ইজনে কৰি এনেকেই কুকুৰা হাঁহ বিক্ৰী কৰি গৰু ছাগলী তেনেকৈয়ে তেনেকৈ চলি থাকোঁ আৰু